যেতিয়াই মোৰ ফোন কম্পিউটাৰ লেপটপ ইত্যাদিৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হয় তেতিয়াই মই পোনপ্ৰথমে যাওঁ মোবাইল বা কম্পিউটাৰ ভাল কৰা দোকানলৈ এই ক্ষেত্ৰত মোক সহায় কৰিবলৈ বা সমস্যাটোৰ সমাধান কৰিবলৈ ভাল সেৱা কেন্দ্ৰ মোৰ কাষত উপলদ্ধ নহয় তাৰ বাবে মই বহুত দূৰ অর্থাৎ আমাৰ ডিষ্ট্ৰিকৰ হেডকোৱাৰ্টাৰলৈ যাব লগা হয় যাৰ পৰিপ্ৰেক্ষিতত মোৰ সময় নষ্টৰ লগতে মোৰ অর্থৰো বহুত ব্যয় হয়